হয় এই মই মোৰ গায়কীত গ্ৰত গতিটো মানে গানটোত গীতটোত যিটো গতি থাকে সেইটো দিবলৈ চেষ্টা কৰোঁ প্ৰকাশভংগিটো দিবলৈ চেষ্টা কৰোঁ প্ৰকাশভাংগিটো মানে এক্সপ্ৰেশ্যন বুজাইছে নেকি সেইটো দিবলৈ চেষ্টা কৰোঁ আৰু মানে ৰাইজৰ আজিকালিটো প্ৰকাশভংগিটো প্ৰায় বেছিকৈ বিচৰা হৈছে গতিকে সেইকাৰণে ৰাইজে ৰাইজক আকৰ্ষণ কৰিব পৰাকৈ মানে প্ৰকাশভংগিটো দিবলৈ বিচাৰোঁ আৰু মানে আৰু ঠিক তেনেকৈ বোধো মানে গানটো কেনেদৰে গাইছে ধৰি লওক এতিয়া ভূপেন হাজৰিকাৰ গান এটাই তেখেতৰ প্ৰকাশভংগিটো মই সম্পূৰ্ণ দিব নোৱাৰিলেও দিবলৈ চেষ্টা কৰোঁ আৰু সেই প্ৰকাশভংগি গতি বোধ সেইকেইটা নিদিলে গানটোতো শুনি ভাল নাপাব দৰ্শকে শ্ৰুতাই শুনি ভাল নাপাব গতিকে মই যিমান পাৰোঁ সিমান দিবলৈ চেষ্টা কৰোঁ আৰু এতিয়া সেইটো দিওঁতে মই সফল হৈছোঁ বুলিও ভাবোঁ কেতিয়াবা দেখোন গানটো নিজে গাই ছেটিছফাই হৈছোঁ যেন লাগে মই তেনেকৈ ভাবোঁ আৰু কিমানখিনি পাৰিছোঁ নাজানোঁ আৰু বোধটো এই কিমান পাৰিম এতিয়া গানটো শুনি লওঁ ভালকৈ ভালকৈ শুনি লওঁ বোলে এইটো গান খৰকেই গাইছে খৰকৈ গাইছে যদিও তাত লয় প্ৰকাশভংগি থাকিব লাগিব আৰু কেতিয়াবা কিছুমান গানটো একেবাৰে স্লো লাহে লাহে মধুৰ লয়ত গাইছে সৰু লাহে লাহে গাইছে সেই গানটো এতিয়া মই খৰকৈ গোৱা গানটোৰ নিচিনাকেতো গালে নহ'ব মানে তাৰো এটা লয় গতি প্ৰকাশভংগি আৰু সেইধৰণে ভালকৈ এক্সপ্ৰেশ্যনটো দিবলৈ চেষ্টা কৰোঁ কাৰণ শুনি ভাল পাব লাগিব দৰ্শকে সেইটোৱে আচল কথা সেইধৰণেই দিবলৈ চাওঁ আৰু